দাদা মই উবেৰ আপোনাৰ উবেৰখনত গৈছিলোঁ মোৰ লগত এটা বেগ আছিলে সেইটো মই তাতে চাগে ৰাখি আহিছিলোঁ আপোনাৰ ঠিকনাটো মোক দি দিয়ক মই বেগটো গৈ লৈ আহিম